মই পুহনীয়া জন্তু ভাল পাওঁ আৰু মোৰ কুকুৰ জন্তু ভাল লাগে যিহেতু মোৰ ঘৰত নাই কিন্তু মোৰ থ'বলৈ বহুত মন আছে পুহীবলৈ বহুত মন আছে কাৰণ তেওঁ এসময়ত গৈ আমাক পহৰাদাৰো দিব আমাৰ কথাও শুনিব কুকুৰ ক'ব গ'লে মানুহৰ লেখীয়াই হ'ব পাৰে কাৰণ তেওঁ আমাৰ কথা বুজি পায় আমাৰ ভাৱনা বুজি পায় যিহেতু এতিয়া কোৱা যায় যে কুকুৰে আমাক যিমান বি বুজি পায় সিমান কিজানি মানুহো বুজি নাপায় ত' সেইটোৰ কাৰণেই মোক কুকুৰ বহুত ভাল লাগে কাৰণ এহেতি আপোনাৰ লগতে থাকে আপোনাক নিজৰ মা দেউতা ভাই ভনী সব এনেকুৱাকেই সিহঁতি বি ব্যৱহাৰ কৰে আমাৰ লগত সিহঁতৰ বিহেভিয়াৰ সেনেকুৱা থাকে আমাৰ লগত ত' সেইটো কাৰণে মোৰ কুকুৰ পুহিব পুহিব বিচাৰোঁ কিন্তু যিহেটো মোৰ ঘৰত এলাউ নকৰে মোক মোক পাৰ্মিশ্যন নিদিয়ে কুকুৰ অনাৰ কাৰণে কেতিয়াবা বেয়া লাগে কিন্তু পুহনীয়া জন্তুৰ ভিকৰ ভিতৰত মোক কুকুৰ মই পুহিব বিচাৰোঁ আৰু লগতে মই যেতিয়া বাহিৰত ওলাই যাওঁ তেতিয়াও মই এই পুহনীয়া বুলি নহয় কুকুৰ যেতিয়া চাওঁ মোক সিহঁতকো ভাল লাগে সিহঁতকো ঘৰত থ'বলৈ মন যায় সিহঁতকো ভাল খোৱা খোৱাব মন যায় আৰু যদি মই এটা পুহিব পাৰোঁ আগত গৈ মই পুহিম আৰু সিহঁতক সেনেকুৱাকেই ভালকৈ যিমান সিহঁতৰ খোৱা লোৱা আৰু সিহঁতৰ যোনটো স্বাস্থ্যৰ কাৰণে যি কৰিব লাগে সেইটো কৰিম আৰু মোৰ ঘৰত মা দেউতাই সেইটো বেয়া বেয়া বেয়া পায় পুহিব নিবিচাৰে কিন্তু মোৰ বহুত ভাল লাগে মই পুহিব বিচাৰোঁ চ' সেইটো কাৰণেই মোৰ কুকুৰ ভাল লাগে মই পুহিব বিচাৰোঁ